নলাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ আঠাৱন্ন হেজাৰ সাতশ এষষ্ঠি একত্ৰিছ হাজাৰ নশ পঁচাশী আঠ লাখ নব্বৈ হাজাৰ নশ একৈশ চাৰি হাজাৰ নশ নিৰানব্বৈ